অ' আছে অ' আহিব পাৰিব খোলাই আছে এই পাঁচটামান লৈ থাকিব অ' কি কাপোৰ বা

অ' আছে এই যোৱা যিটো আজিকালি ওলাইছে হেৰি এইটো এই কি বুলি কয় সেইটো হেৰিৰ কাপোৰ কটন যি কটন কা এ চি কটন এ চি কটন নহয় এইটো তো ঘৰত পিন্ধা হেৰিত পিন্ধা যি সচৰাচৰ পিন্ধে সেইটোত চাৰিশ চাৰে তিনিশ এনেকুৱা আছে আৰু আছে সেইটো আছে সেইটো কাপোৰ লৈ দাম হ'ব অ' অ' ডাঙৰৰ চাৰে তিনিশ সৰুৰ অকণমান আঢ়ৈশ দেৰশ অ' কি ক'ম আজিকালি বস্তুৰ দাম দেখোন বহুত জানায়ে অ' কমত দিলে আমাৰ লচ হ'ব দেখোন তথাপিটো অ' তথাপিটো আহি চাবচোন বাৰু আহি চাব

আহিব আহিব মিলাই পেলাই কিবাকৈ দিম আৰু গামোচা আছে গামোচা আছে অ' অলপ গোঁঠা গামোচাটো দাম অঢ়ৈশ হয় দুইশত দিয়া যায় অ' অ' অ' দে বাৰু ফোন কৰি আহিব